যিহেতু ক'ৰ'ণা সময়ত স্কুল ক'লেজ ধৰি লওক অফিছ কাছাৰী সকলো বন্ধ হৈ গৈছিলে তেতিয়া স্কুলৰ স্কুল ক'লেজত অনলাইন শিক্ষা ব্যৱস্থা আৰম্ভ হৈছিলে ধৰি লওক অনলাইন শিক্ষা ব্যৱস্থা ক'ব গ'লে বহুত আমি পজিটিভ চাইডত ল'ব পাৰোঁ কাৰণ সময় বাচে ধৰি লওক কষ্ট বাচে ধৰি লওক গৰম দিনত ইমান দূৰ স্কুলত ধৰি লওক দূৰত থকা ষ্টুডেণ্টবিলাকে ইমান গৰমত যাব অসুবিধা পাব পাৰে ধৰি লওক বেমাৰ হ'ব পাৰে কিন্তু ঘৰত থাকি যিমানখিনি সুবিধা পায় সেইখিনি সঁচাকৈয়ে ভাল ধৰি লওক নিগেটিভ পইণ্টো আছে কিছুমানে অনলাইন ব্যৱস্থাটো সিমান ভাল বুলি নাভাবে ধৰি লওক কিছুমান অঞ্চলত ধৰ ইণ্টাৰনেট কানেকশ্ব্যনটো ইমান ভাল নহ'ব পাৰে ধৰি লওক সে সেই সেইবাবে ধৰি লওক সেই ষ্টুডেণ্টগৰাকীয়ে শিক্ষক গৰাকীয়ে যিখিনি পঢ়াইছে সেইখিনি ভালকৈ নুশুনিবও পাৰে তেতিয়া তেওঁ পঢ়াতো অলপ প্ৰৱ্লেম পাব পাৰে তেওঁৰ অলপ তেতিয়া সময় বেছি লাগিব সেইখিনি কথা বুজোঁতে সেইখিনি পঢ়া বস্তুখিনি বুজোঁতে কিন্তু ক'ব গ'লে ধৰি লওক ইণ্টাৰনেট কানেকশ্ব্যন ভাল হ'লে অনলাইন শিক্ষা ব্যৱস্থাটো অতিকৈ ভাল কাৰণ বিভিন্ন অঞ্চলত থকা ছাত্ৰ ছাত্ৰীয়ে সেইটো অঞ্চলত তেনেকুৱা অফলাইন মানে শিক্ষক বা শিক্ষয়িত্ৰী নাপাব পাৰে সেই পাৰ্টিকুলাৰ চাবজেক্টটোৰ ওপৰত ধৰি লওক এতিয়া গুৱাহাটীতে কওঁ গুৱাহাটীত তেনেকুৱা ভাল এম বি এৰ ক'চিং নাছিলে সেইটো সময়ত কিন্তু অনলাইন যদি আমি লওঁ অনলাইন বিভিন্ন প্লেটফৰ্ম আছে তেনেকৈ ধৰি লওক যে আই আই টি জে ই ইবিলাকত পাবলৈ ধৰি লওক ফিজিক্সৱালা এইবিলাক অনলাইন প্লেটফৰ্ম আছিলে সেইটো সুবিধা চবে লৈছিলে গতিকে এইটো সঁচাকৈ ভাল যদি যোনে যি গৰাকী ষ্টুডেণ্টে পঢ়িব বিচাৰে মানে পঢ়াত সঁচাকৈয়ে ভাল বা পঢ়িব ভাল পায় তেওঁৰ বাবে অনলাইন ব্যৱস্থাটো অতিকৈয়ে ভাল